অঁ চম্পা বাইদেউ হয়নে বাৰু মই অভিজিতৰ মাকে কৈছিলোঁ অ অঁ দৰকাৰ এটা আছিল আপুনি ফ্ৰি আছে নে অঁ এই আমাৰ অভিজিতৰ হেৰি পৰি পেলানি হাতখন ভঙিলে নহয় এইকেইদিন ইস্কুলে যাব পৰা নাই

একো কৰিব মেলিব নোৱাৰে নহয় ইস্কূলত গৈ নো কি কৰিবগে সেইকাৰণে বোলো আপোনাক সোধোচোন ইস্কুলত কিমান হেৰি আপুনি ইস্কুললৈ যাব নে এই আজি চাৰি দিন মান হ'ল লক্ষীমপুৰ এ পিচল খায় পৰিলে অ' চোতালত তাৰ পৰা হেৰি এতিয়া প্লাষ্টাৰ কৰি থৈছোঁ আৰু হাতখন তাৰ পৰা এতিয়া হেৰি ডাক্তৰে ৰেষ্টত থাকিবলে কৈছে সেইকাৰণে বোলো ইস্কুললে বাৰু দৰ্খাস্ত এখনকে দিছোঁ অঁ অঁ হ'ব আহিব মই বাৰু যাম আজি ইস্কুললে দৰ্খাস্ত খন দি থৈ আহিম